বিশেষকৈ গোপালনৰ সৈতে আমাৰ অসমীয়া সমাজত কিছুমান পৰম্পৰাগত আছিলে আছে আমি গৰু আমাৰ অসমীয়া সমাজত বা গাঁৱলীয়া সমাজত গৰু ম'হ পোহাটো গোপালন কৰাটো বাধ্যতামূলক পৰম্পৰাগতভাৱে আমি বহাগ বিহু যেতিয়া আহে তেতিয়া আমি প্ৰথম দিনা গৰু বিহু বুলিয়ে উদযাপন কৰা হয় আমি আগদিনা মাটিমাহ তিয়াই থওঁ গৰু বিহুৰ দিনা ৰাতিপুৱা মাহ হালধি পিচি তাত মিঠাতেল দিওঁ গৰুক নোৱাই ধোৱাই দীঘলতিৰে পথাৰত এৰাল দি গধূলি আনি নতুন পঘাৰে বান্ধো পঘাৰে বান্ধি পিঠা খুৱাওঁ যাগ দিওঁ যাগত দিওঁ তুঁহ ভাং পুলি মৰলীয়া গছ আমি সেইখিনি লাই জাবৰি সেইবোৰ ধোওঁ হেৰি যাগত দিওঁ আৰু তাৰপিছত দীঘলতী মাখিলতিয়ে গৰুক খোবাওঁ মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু তেনেধৰণে আমি ধূপ ধূনা জ্বলাই গৰুক আদৰি সাদৰি গোহালিত বান্ধি বান্ধো তাৰপিছত আমি যেতিয়া কাতি মাহ আহে তেতিয়া আমি ঘৰে ঘৰে গৰখীয়া সবাহ পাতোঁ আগৰ দিনত গৰু বেমাৰ আজাৰ হ'লে হেৰি ভাং এছিলিম খুৱাব কিবা এটা কৰিব ভকত মাটি ধূপ ধূনা জ্বলাই আমি তুতি প্ৰাৰ্থনা কৰোঁ ঘৰত গৰখীয়া সভা পাতোঁ আঠীয়া কল সান্দহগুৰিয়ে হেতি সৰু সৰু ল'ৰা মাতি গৰখীয়া সবাহ পাতোঁ আজিকালি মানুহে গৰখীয়া সবাহ সমূহীয়াকৈ পাতিব লাগিলে নামঘৰত কিন্তু আগৰ দিনৰ পৰম্পৰাবিলাক নাইকিয়া হৈ গৈছে আগতে আমি গৰু চবকাত নপৰিব বুলি নপৰা নপৰক বুলি আমি সেই ঘৰে ঘৰে গৰখীয়া হ'ব আজিকালি আকৌ ভেকচিন দিবহি বেজী দিবহি গৰু চবকাত নপৰিবলৈ বুলি তেনেধৰণে দিনক দিনে উন্নত হৈ আহিছে আৰু আগৰ পৰম্পৰাবিলাক হেৰাই গৈছে আমি আগতে তেনেকৈয়ে কৰিছিলোঁ আজিকালিহে এতিয়া বেলেগ হৈছে আৰু

আমাৰ ৰীতি নীতিবিলাক হেৰাই গৈছে আগৰ নিচিনা বিশ্বাস নাই নোহোৱা হৈছে আগতে যেনেকৈ আমাৰ গাঁৱলীয়া সমাজত কৰিছিলে সেইবিলাক আজিকালি উঠি অহা প্ৰজন্মবিলাকে বিশ্বাস নকৰে সিমানখিনি আৰু